হেল্ল' হয় অটো ড্ৰাইভাৰ হেমেন বৰা হয়নে অঁ মই চৰাইবাহীৰ পৰা জাহ্ণৱীয়ে ক'লো মই যে কালি অটো এখন বুক কৰিছিলোঁ আঠটা বজাতে আহি পোৱাৰ কথা আছিলে এতিয়াচোন নটা বাজি গ'ল প্ৰায় এঘণ্টাতকৈও বেছি ৰৈছোঁ অঁ মোৰতো দছটা বজাত পাবগে লাগে ইমান দেৰি কিয় কৰিছে আপুনি যদি আপুনি আহিব নোৱাৰিলেহেঁতেনো তেতিয়াওতো মোক আপুনি ফোন এটা কৰি ক'ব পাৰিলেহেঁতেন এতিয়া আপুনি আহিব পাৰিবনে নোৱাৰিব কওক যদি নোৱাৰে মই বেলেগ ব্যৱস্থা ল'ম সময়ৰ মূল্য বুজি নাপায়নি আপুনি এতিয়া ইমান দেৰি মই ৰৈ আছো আপুনি নাহো বুলি কোৱা হ'লে মই বেলেগ গাড়ী এখন লৈ যাব পাৰিলোঁহেতেন